হেল্ল' অঁ কওক অঁ কওকচোন হয় কওক এনেই কিহৰ কেম্প হয় নেকি হয় হয় ভালেই হয় আপুনি এনেকুৱা হেৰি এটা ভাবিছে যদি আমাৰো স্কুলৰপৰা ল'ৰা ছোৱালী আছে মই নিব পাৰিম ল'ৰা ছোৱালীবিলাকক এতিয়া ক'ত পাতিম বুলি ভাবিছে ক'ত পাতিব আমাৰ ইয়াত বৰ্ণগাঁৱত আছে হয় এই ত্ৰিছজনমান আছে হয় হয় অঁ ভালেই কৰিছে আপুনি এইটো হেৰি কৰিম ত্ৰিছজনমান আছে চাৰি চাৰি তিনি এনেকুৱা আছে হয় হয়

হয় হয় আপুনি ভাল হেৰিয়ে কৰিছে নতুন বাচ্ছা জন্ম পোৱা আছে এতিয়া মই হয় কেম্প বহা নাই ওচৰৰ

হয় এতিয়া শিক্ষয়ত্ৰীবিলাক আহে কেম্প পাতিলে এতিয়া অসুবিধা নহয় পৰীক্ষাবিলাক গৈছে আৰু হ'ব আৰু ফেব্ৰুৱাৰীত হয়তো পৰীক্ষা আৰম্ভ হ'ব হয় হয় পায় পাই আছে অংগনবাদীত পৰীক্ষাতো তেনেকৈ নলয় এনেই হেৰিবিলাক হে কৰে লেখা চেখা কৰিব দিয়ে আৰু পোৱালীবিলাকক সিহঁতৰ পৰীক্ষা হিচাপত নহয়

সিহঁতক খাৱা লোৱা বস্তু দিয়ে খাব দিয়ে ডালিয়া দিয়ে কি কৈছে

অঁ ভেকচিন পাইছে পাইছে খবৰ লওঁ মই মাজতে খবৰ লৈ থাকোঁ মোৰ ডাঙৰ হ'ল এতিয়া ল'ৰা ছোৱালী মই ছোৱালী ডাঙৰ হ'ল ভেকচিন খাব লগা নাই আৰু আৰু লগতে আপোনাৰ যদি আছে আপোনাৰ হেৰিকো ল'ৰা ছোৱালীকো তাতে যোগদান কৰিব পাৰিব হ'ব বাৰু ৰাখা